নমস্কাৰ মই অভিনৱ শংকৰ নগৰ এৰিয়াৰ পৰা মোৰ প্ৰেক্টিকেল এক্সাম চলি আছিল হঠাতে বি এছ এন এল ৱাইফাইটো কানেকশ্যনটো গুচি গ'ল মই মেইন পাৱাৰটো অন অফ কৰি পেলাই চালোঁ হ'লেও কাম দিয়া নাই আৰু কেবুলটো খুলি পেলাই আৰু এবাৰ লগাই দি চালোঁ কিন্তু নেটটো অহা নাই ৰেড লাইটটো ব্লিংক হৈ আছে আৰু ৰিচাৰ্জটো ৰিচাৰ্জটোও কৰা আছে ছ' সেইটোতো কানেকশ্যনটো কাটি যাব নালাগিছিল আমাৰ মানে ওপৰৰ টিঙৰ ওপৰেদি মানে তাঁৰডাল আছে ছ' মোৰ লাগিছে কি নিগনীয়ে তাঁৰডাল কাটিছে নেকি মেইন পাৱাৰৰ ওচৰৰ পৰা ৰাস্তাৰ ছ' সেইটোতো আমি চেক কৰিব নোৱাৰিম আপোনালোকে অফিচৰ পৰা যদি আহি পেলাই চেক কৰে এইটো ভাল হ'লে হয় মানে মোৰ এক্সাম এক্সাম এটা আছে সেইটো কাৰণে লাগিছিল মানে ইমাৰজেঞ্চি আপোনালোকে মোৰ মই নাম্বাৰটো আপোনালোকক দি দিম আপুনি চেক কৰিব চেক কৰি ল'ব পাৰিব কানেকশ্যনটো চলি আছেনে কাট অফ হৈ গ'ল তেতিয়া গম পাব মানে কিহৰ কাৰণে হৈছে আপোনালোকে আহিলে এবাৰ জনাই দিব ফোন ফোন কৰি দিব মোৰ নাম্বাৰটো মই দি দিম বাৰু সোনকালে আহে আহিব পাৰিলে প্লিজ বেয়া নাপায় যদি